প্ৰিয় ভ্ৰমণ স্থান হ'ল ডিব্ৰুগড় ডিব্ৰুগড় চহৰখন মই বাৰে বাৰে গৈ থাকো কাৰণ আমাৰ বহুতো পৰিয়ালৰ লোক তাত বসবাস কৰে ডিব্ৰুগড় চহৰৰ খনিকৰ পাৰ্ক জগন্নাথ মন্দিৰ এইবোৰত বাৰে বাৰে আমি ঘূৰি থাক ঘূৰি আহিছোঁ আৰু ফুৰি ভালপোৱা জেগা বুলিবলৈ ক'লে ভাৰতৰ নতুন দিল্লীত যথেষ্ট ভাল লাগে ঘূৰি আৰু ঘূৰিবলৈ কিছুমান জেগা সেইবোৰ মোৰ মন আছে সেইবোৰ হ'ল মালদ্বীপচ থাইলেণ্ড ডুবাই আমেৰিকা এই গোটেইবোৰ জেগা মোৰ ফুৰিবলৈ যথেষ্ট মন আছে চাকৰি কৰিলে হয়তো পিছত ঘূৰিবলৈ যাম আৰু হয়তো নিজৰ পৰিয়ালটোকো এবাৰ লৈ যাম